এতিয়া মোবাইলৰ যদি বেয়াটো চাব যাওঁ আমি মোবাইল হৈছে মানে শিশুক নষ্ট কৰি দিছে আজিৰ যুগত পঢ়াৰ প্ৰতি একো আগ্ৰহ নথকা হৈ গৈছে মোবাইলক যদি চাব যাওঁ মানুহে ল'ৰা বা ছোৱালী যিয়ে হওক দিনে ৰাতিয়ে মোবাইলটো লৈ বহি থাকে তেনেদৰে শিক্ষা আহৰণতো নকৰে